হাঁহ কুকুৰাৰৰ বাবে গৃহ নিৰ্মাণৰ ব্যৱস্থা সুবিধাবোৰ অসুবিধাবোৰ আমি নিজেই ভালকৈ চাই ল'ব লাগে হাঁহ কুকুৰাৰৰ গৃহ সদায় বনোৱাৰ আগতে আমি জেগাডোখৰ ভাল ধৰণে নিৰ্ধাৰণ কৰি ল'ব লাগে সকলোফালৰপৰা ৰ'দ পৰা হ'ব লাগে হাঁহ কুকুৰাৰ ঘৰ সাধাৰণতে পৃথকে পৃথকে হ'ব লাগে হাঁহবোৰ পৰাপক্ষত বেলেগকৈ ৰাখিলে দানা পানী যোগান ধৰিব কাৰণেও ভাল হয় আৰু হাঁহে অলপ যেতিয়া লেতেৰা কৰে বেছি কুকুৰাই তেনেকৈ একেলগতে থাকিলে ইমান ভাল নহয় হাঁহক হাঁহৰ ত আৰু হাঁহৰ ক্ষেত্ৰত অলপ গঁৰালটোৰ পানী থকাৰ ওচৰতে হ'ব লাগে যাতে হাঁহ হাঁহ হাঁহ যেতিয়া আমি দিনত মেলি দিওঁ গঁৰালৰপৰা বা গৃহৰপৰা গৈ পানীত ভালকৈ চৰিব পাৰে আৰু কুকুৰাৰ ক্ষেত্ৰতো ঠিক একেইদৰে গৃহবিলাক পৃথক পৃথক কৰি আমি ধুনীয়াকৈ ৰ'দ ঘাই ৰ'দ ঘাই জেগাত ৰখোৱাকৈ ৰাখিব লাগে আৰু গৃহ যেতিয়া আমি হাঁহ কুকুৰাই লেতেৰা কৰি দিয়া হয় তেতিয়া তেতিয়া ভাল ধৰণে চাফা কৰি ৰাখিব লাগে আৰু গৃহবোৰ ধুনীয়াকৈ ৰাখিব লাগে আৰু হাঁহ কুকুৰাৰ গৃহ নিৰ্মাণ সদায় পৰাপক্ষত আমি কেতিয়াবা লাইটৰ ব্যৱহাৰ কৰিব পৰাকৈ সুবিধা কৰি ৰাখিব লাগে তেনেকৈ ৰাখিলে খুব পৰিপাটি হৈ থাকে আৰু যিমান আমি গৃহ পৰিপাটিকৈ ৰাখোঁ হাঁহ কুকুৰাৰ বেছি বেমাৰ ওজাৰ বেমাৰ আজাৰৰপৰা হাঁহ কুকুৰা পৰিত্ৰাণ পায় আৰু ডাঙৰ হ'বলৈও ভাল পায় হাঁহ কুকুৰাৰ গৃহবিলাক চাফ চিকুণ কৰি ৰাখিলে হাঁহ কুকুৰাৰ গৃহবিলাকত আমি মাজে সময়ে চূণ চূণ দিও আমি বীজাণুমুক্ত কৰি ৰাখিব পাৰোঁ তেনেকৈ ৰাখিলে আমাৰ ঘৰৰ গোন্ধ চোন ধৰি লওক আহিব নোৱাৰে আৰু হাঁহ কুকুৰাৰ গৃহবিলাক অলপ আমাৰ ঘৰৰপৰা অলপ দূৰত থাকিলেই ভাল কিয়নো যেতিয়া হাঁহ কুকুৰাই লেতেৰা কৰিবলৈ সুবিধা নাপায় হাঁহ কুকুৰা পালন হাঁহ কুকুৰাৰ গৃহ নিৰ্মাণত এইখিনি ভালকৈ আমি সুবিধা অসুবিধাসমূহ চাই ল'ব লাগে ইয়াৰ মাজতো আৰু বহুতো অসুবিধাও থাকিব পাৰে সেয়ে হাঁহ কুকুৰাৰ গৃহ সদায় আমি ভালকৈ কেনেকৈ কি কৰিব পাৰোঁ বনোৱা আগতেই আমি আমি সকলোফালৰপৰা চাই কৰি ল'ব লাগে তেতিয়া আমাৰ চবফালৰপৰা সুবিধা হয় আৰু হাঁহ কুকুৰাৰ বাবেও বহুতো ভাল হয় সোনকালে ডাঙৰ হয় আৰু বেমাৰ আজাৰৰপৰাও ভালকৈ ভালে থাকিব পাৰে যেতিয়া হাঁহ কুকুৰাৰ গৃহ ভালকৈ থাকে খুব পৰিষ্কাৰ হৈ থাকিলে তেতিয়া পৰিষ্কাৰ হৈ থাকিলে হাঁহ কুকুৰা ডাঙৰ দীঘল হোৱাত ইমান জটিলতাৰ প্ৰভাৱ নপৰে সেইবোৰ সুবিধা অসুবিধাসমূহ আমি খুব ভাল ধৰণে গুৰুত্ব দিব লাগে হাঁহ কুকুৰাৰ গৃহ সদায় আমি চাফ চিকুণ কৰি ৰখাটো জৰুৰী